হয় আমাৰ আমাৰ ইয়াত পৰিবহণ বিষয়ে বহুত সমস্যা আছে আমাৰ ইয়াত পৰিবহণ ক'বলৈ আমাৰ ইয়াত দুখনে এ এছ টি চি বাছ চলে আৰু তেনেকৈ আগৰ নিচিনা বাছো নাই আৰু আমাৰ ইয়াত মেজিকে চলে তাৰপিছত যিখিনিয়ে স্কুলীয়া ল'ৰা ছোৱালী আছে বিশেষকৈ আহিবলৈ বহুত বি মানে সমস্যা হয় আৰু মই জানাত পৰিবহণৰ বহুত কাম আছে কৰিবলগীয়া গাড়ী মটৰখিনি বঢ়াব লাগে পৰিবহণে অলপ চাব লাগে যে কোন কোনটো এৰিয়াত কি চলিছে কোনটো এৰিয়াত গাড়ী মটৰ কম হৈছে কোনটো এৰিয়াত গাড়ী দিব লাগে কোন এৰিয়াত গাড়ী যাব লাগে তেওঁলোকে সেইটো নাচায় তেওঁলোকে অকল যোন লাইনত ভাল লাগে সেই লাইনতে যায় সেইটো পৰিবহণৰ অলপ সমস্যা আছে আৰু তেওঁলোকে নিজে নিজ জানিব লাগে যে বোলে কোন জেগাত গাড়ী দিলে মানে গাঁৱৰ মানুহখিনিৰ কি অৱস্থা ক'ত গাঁৱৰ মানুহখিনি কেনেকুৱা আহিছে যায় নগৈছে সেইবিলাক অলপ চোৱা চিতা কৰিব লাগে কিন্তু তেওঁলোকে কি কৰে কি য'ত ৰাস্তা ঘাট পদূলি ভাল সেইফালে তেওঁলোকে গাড়ী দি দিয়ে মানুহ পাওক বা নাপাওক মানে তেওঁলোকে সেইটো চায় কিন্তু এনেকুৱা সমস্যা হৈ যায় যে গাঁৱৰ গাঁৱৰ মানুহখিনি এনেকুৱা সমস্যা হৈ যায় এতিয়া যাবলৈ এতিয়া ষ্টুডেণ্টখিনি স্কুললৈ যায় আকৌ আহিবলৈ সময়ত সমস্যা যোৱা সময়ত যাওঁতে গাড়ীত মটৰ নাপায় সেয়া সমস্যা তাকে সেইখিনিয়ে কৰি আৰু পৰিবহণ বিভাগে সেইখিনি চাব লাগে পৰিবহণ বিভাগে যাতে সেইখিনি সমস্যা পূৰণ কৰিব লাগে তেওঁলোকে নিজে জানিব লাগে যে কি কৰিলে ভাল হ'ব নহ'ব সেইটো তেওঁলোকে জানিব আমিতো ক'ব নোৱাৰোঁ আমি ক'বহে পাৰোঁ কৰিতো দিব নোৱাৰোঁ সেইসমূহতো তেওঁলোকে কৰিব লাগিব না সেই মতে তেওঁলোকে কৰক কি কি সমস্যা আছে তেওঁলোকে চাওক ক'ত কি সমস্যা হৈছে তেওঁলোকে চাওক আমিতো চাব নোৱাৰোঁ সেইখিনি সমস্যা ক'বহে পাৰোঁ আমি কৰিতো দিব নোৱাৰোঁ যিকিজনে কৰিব পাৰে সেইকিজনে চাওক সেইকিজনে কৰক কৰিবলগীয়া বহুত কাম আছে তেওঁলোকে নাচাই নিজৰ নিজৰ সমস্যা তেওঁলোকে নিজে নিজেই সমাধান কৰিব বিচাৰে তেওঁলোকৰ কি আছে দৰমহা সোমাব বিনদাছ বহি থাকিব তাত তেওঁলোকৰ সমস্যা সমাধান হৈ গ'ল তাহাঁতৰ দৰমহা সোমালে তাহাঁতৰ দৰমহা নোসোমোৱা লৈকে সমস্যা দৰমহা সোমোৱাৰ পিছত সমস্যা চেছ তাহাঁত বাকী পাব্লিকৰহে সমস্যা পাব্লিকে কি কৰিব ক'ত পাব্লিকে কি হৈছে কি নাই সেইবোৰতো পাব্লিকৰ তাহাঁতি কথা বুজি নাপায় তেওঁলোকেতো অফিচত বহি অকল চাই থাকিব অফিচৰ কথা আৰু ৰে'লৰ বিষয়লৈ মই কৈছোঁ মানে কি ৰে'ল ৰে'লৰ সমস্যাটো এনেকুৱা হৈ যায় যিখিনি মানুহ এতিয়া ধৰক জাহা তাহাঁ মানুহ উঠি যায় টিটিবিলাকো টিটিবিলাকে ট্ৰেইনত টিকেট কৰি লয় বা টিকেট কৰে টিকেট দিয়ে হয় নহয় গম নাপাওঁ টিকেট বনাই তাহাঁতি বুক দিয়ে ৰিচিপ্ট দিয়ে সেইবোৰ সমস্যা ট্ৰেইন ট্ৰেইন বঢ়াব লাগে এখন দুখন ট্ৰেইন বঢ়াব লাগে এতিয়া লোকেল ট্ৰেইন আমাৰ যিবিলাক আছে সেইবিলাক বঢ়াব লাগে ষ্টেচনৰ বিষয়কে কৈছোঁ আমাৰ যিটো এতিয়া আমাৰ আগত ষ্টেচন আছিলে ষ্টেচনসমূহত বিশেষভাৱে জানিব লাগে ক'ব লাগে যে বোলে এনেকুৱা এনেকুৱা কথা যিখিনি আপোনাৰ ৰে'ল বিভাগৰ মানুহ আছে তেওঁলোকে টিটিখিনিৰ কথা টিটিখিনিয়ে চাব লাগে আৰু আজিকালি ৰে'লৰ চোৰ ডকাইত বেছি হয় গাৰ্ড দিব লাগে এচাকখিনি আছে যিখিনি পুলিচ আছে তেওঁলোকে চাব সেইখিনি ট্ৰেইনত সুবিধা দিব লাগে আপোনালোকে দেখিছে ট্ৰেইনত কিবা আজি কিবা খুৱাই দিলে দৰৱ খুৱাই দিয়ে কিবা কৰি দিয়ে মানুহ বেহুছ কৰি দিয়ে বস্তু বাহনি লুটি লৈ যায় সেইবোৰ সমস্যা তেওঁলোকে চাব লাগে সেইবোৰ বিষয়লৈ তেওঁলোকে অলপ জানিব লাগে তেওঁলোকে নিজে অৱগত সেইবিলাক দেখি থাকে সদায় আজিকালিতো ওলাই থাকে টিভি য়ে ফে'চবুকে নিউজে সেইবিলাকেই ওলায় সেইবিলাক তেওঁলোকে অলপ চাব লাগে সেইবোৰ সমস্যা অলপ ভাবিব লাগে সেইবোৰ কৰি আৰু তেওঁলোকে কি কৰে নকৰে আৰু তে তেওঁলোকে নিজেই ভাবি কৰিব লাগে ভাবি কৰাতো তেওঁলোকৰ উচিত এতিয়া আমিতো ইমান ওপৰলৈকে যাব নোৱাৰোঁ আমি জাষ্ট ক'বহে পাৰোঁ বোলে সেইটো এনেকুৱা হৈছে এইটো বিষয়লৈ ক'ব পাৰোঁ মাত দাঙিব পাৰোঁ বাকীতো তেওঁলোকে জানে তেওঁলোকে নিজেই চাব লাগে যে ক'ত কোনটো এৰিয়াত আজিকালি বেছি দিগদাৰ আছে আৰু আজিকালি ট্ৰেইনৰ এনেকুৱা সমস্যা হৈছে য'তে আজিকালি শুনিছে আগতে চোন আমি শুনা নাছিলোঁ সৰুৰ পৰা ডাঙৰ হ'লো এতিয়া শুনিছোঁ যে ক'ৰবাত ট্ৰেইন এক্সিডেণ্ট হৈয়ে থাকে হৈয়ে থাকে আৰু ট্ৰেইন এক্সিডেণ্টবিলাক কিহৰ কাৰণে কাৰ কাফিলতীৰ কাৰণে হয় বা কাৰ ভুলৰ কাৰণে হয় সেইবোৰ সমস্যা তেওঁলোকে নিজে কৰিব লাগে জানিব লাগে যে কাৰ ভুলৰ কাৰণে লাইন মেনৰ গন্দগোল নে ছিগনেল দিওঁতে গন্দগোল ট্ৰেকৰ গন্দগোল আজিকালি ট্ৰেকচোন আগতে দেখোঁ ট্ৰেকবিলাকত গোটেই মানুহ যায় আৰু চেকিং কৰি ফুৰে আজিকালিচোন ট্ৰেকবিলাকত মানুহ মই দেখিয়ে নাপাওঁ কামো নকৰে ট্ৰেক চেক কৰাও নেদেখোঁ সেইটো কাৰণে এক্সিডেণ্টবিলাকো বেছি হৈছে আগতে আগতে চোনে আজিকালি ইমান ডিজিটেল হোৱাৰ পিছতো এক্সিডেণ্ট আগতে চোন একো নহওঁতেও ট্ৰেইনবিলাক এক্সিডেণ্ট নহৈছিলে কিয় নহৈছিলে মানুহখিনি ভাল আছিলে মানুহখিনিয়ে চাইছিলে নিজৰ কাম নিজে কৰি গৈছিলে নিজৰ নিজৰ কাম নিজে নিজে কৰিছিলে আজিকালি কি হ'ল আৰু এইবোৰ চোৱা চিতা নকৰে বছ নিজে আহিলে আৰু বহি থাকিলে লাই ট্ৰেইন আহিলে মানে দেখালে আৰু ধান্দা দেখালে পাৰ কৰিলে গে'টটো বন্ধ কৰিলে সিমানে কিন্তু লাইনমেনে চাব লাগে যে ক'ত কি হৈছে কি নাই ছিগনেল যোনে দিয়ে পাছিং যোনে দিয়ে সেইবিলাক যদি নোচোৱা কাৰণে আজিকালি ট্ৰেইন এক্সিডেণ্ট হ'ব ধৰিছে সেই এক্সিডেণ্টবিলাকেই আজি হোৱাৰ কাৰণে সেইটো সেইটো ৰোধ কৰিবৰ কাৰণে এতিয়া কি কৰিব লাগে তেওঁলোকে নিজে ভাবি চিন্তি চিন্তা কৰি সেই ৰোধখিনি যেন কৰে সামানা কৰে এই আৰু বাকী কি ক'ম আৰু হ'ব দিয়ক